অঁ অঁ হয় হয় অঁ কোৱা অঁ অঁ এই অঁ অঁ অঁ তাৰিখটো কৈ দিলি ভাল হয় কিমান দিনত বেলেগ বেলেগ কাপোৰ থাকেতো বিয়াৰ কাপোৰবিলাক আছে ও ও হয় নাখায় অঁ দে সোনকালে অঁ অঁ অঁ পাৰিম পাৰিম পাৰি তাৰমানে মই চিলাই কৰোঁ মোৰ লগতে মই মানে কৰ্মচাৰী আছে সিহঁতেও চিলাই কৰে মানে বহুত মানে হেৰি কৰছোঁ আৰু এনে এনকে গতিকে মোৰ চাৰিজনমান আছে আৰু মই কৰোঁ অঁ অঁ অঁ অঁ অঁ ঠিকে আছে পাৰিম পাৰিম পাৰিম অঁ সেইকাৰণে সোনকালে লৈ আহাঁ সেই বস্তুখিনি হাঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ হ'ব হ'ব মই সোনকালে আনলেই সোনকালে কাম আৰম্ভ দিম অঁ হ'ব মই অঁ দিম হ'ব হ'ব হ'ব হ'ব অঁ অঁ ঠিক আছে ঠিকে আছে হ'ব মই মই মই নিজে চিলাই কৰি দিয়াম কি বিয়াৰ বিয়াৰ কাৰণে নাকে অঁ কলেজৰ অঁ অঁ অঁ অঁ ঠিক আছে বোৱা কামটো আৰম্ভ দিয়া নাই বৰ্তমানক লে এতিয়া চিলাই কৰি আছোঁ এ মানে এই বহুত হয় বাহিৰৰ পৰা আহে আহে আহে আহে এই বহুত চিলাই কৰিব লগা হয় সেইকাৰণে মই কৰ্মচাৰী ৰাখি দিলোঁ ও মিনিমাম কিবা এটা দেওঁ আৰু মই মানে সেই ওপৰত নিৰ্ভৰ কৰিম সেই হিচাপত নহয় আৰু যিমান চিলাই কৰে তাৰ ওপৰত ভিত্তি কৰি আৰু মই চিলাই কৰা তাৰ ওপৰত অ ই ওপৰত নিৰ্ভৰ কৰি মানে বেয়া এইটো মিলবা লাগব না ও ও হয় নহয় মই মানে কৰ্মচাৰীখিনিক যি দৰমহাটো দিয়াৰ কথা কৈছা দৰমহাটো মানে মই কাপোৰৰ ওপৰত নিৰ্ভৰ কৰি দিয়া পৰে মান্থলি যে দিবা লাগব এইটো নহয় আৰু হিচাপত মানে দিনটোত কিমান মানে

ও ও ও

ও ও ও ও ও ও ও ও ও ও ও ও লাগবই অঁ অঁ হ'ব মই তাৰমানে অঁ বিয়াৰ কাপোৰ আছেতো এইবিলাক কৰি আছে ও ও ও ও ও ও ও হ'ব হ'ব তুমি আহি দি যাবা অঁ অঁ অঁ অঁ অঁ অঁ অঁ দে